আমাৰ গাঁৱত বহুত মহিলাসকল আছে দৌৰ মাছ মানে ধৰোঁ মহিলাসকল বহুত আছে আমাৰ গাঁৱত আমাৰ গাঁৱত মানে মহিলাখিনি এতিয়া ধৰক দৌৰ মাৰিবলৈ হ'লে দৌৰ অকণমান অসুবিধা হয় মানুহ মানে ধৰক যিমানো হ'লেও দৌৰ মাৰিবলৈ অকণমান অসুবিধা পায় মানে দিবলে টান পায় মানে ইমান দূৰলৈ যাবলৈ নালাগে তোমালোকে বহুতে থকা বুলি ক'ব বিচাৰে মানে কেলৈ দৌৰ মাৰা মানে মাৰিলে মানে নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল তাৰপৰা ধৰক যিমানখিনি হ'লেও মানে মানে গাঁৱৰ ল'ৰা মানে ছোৱালীখিনি মানে বাহিৰলৈ যাব পাৰিলে ধৰক ৰাইজক কিবা এটা উৎপন্ন হ'লে ভাল লাগে ধৰক পুলিচৰ চাকৰি এটাকে পাব ধৰক কিবা এটাকে পাব ধৰক তেওঁলেকে মহিলাতে মানে ধৰক যি খেল কাবাডী খেলো আছে ধৰক আজিকালি ভলী খেলো খেলিব পাৰে যে মহিলাসকলে আমাৰ গাঁৱত বহুতখিনি আছে নথকা যথেষ্টখিনি আছে আজিকালি মানে যি মানে দৌৰ চৰ মৰাটো ভাল মানে ধৰক যিমান হ'লেও মানে ধৰক পুলিচৰ চাকৰি এটা পাই ধৰক কিবা এটা কৰিলেও বেটিলেযনকে পাব ধৰক যিমানখিনি কৰিব পাৰিলে নিজৰ কাৰণে ভাল আমাৰ গাঁৱত মানে মানুহবোৰে মানে চবেই মানে ভাল মানে মানে দেখা মানে যাবলৈ দিব মাক বাপকে দিবলৈ টান পায় মানে চব সমানেই সমান মানে বেয়া চকুৱে চাবই নালাগে চব মানে মানে মহিলাখিনি খিনি গ'লে ধৰ য'তে হ'লেও কিবা এটা হ'লেও মানে সুবিধা হয় কিবা এটা পাবই তেওঁলোকে যাব লাগে মহিলাখিনি দৌৰ ফুটবল খেল দৌৰটো মাৰিলে ধৰক চাকৰি যথেষ্টখিনি আজিকালি সুবিধা আহিছে দিয়েও চৰকাৰে ধৰক যিমানখিনি হ'লেও চাইচিতি মহিলাক ছাপৰ্ট কৰি দিছে আজিকালি গাঁৱৰ মানে সমস্যাত মানে মানুহখিনি যিমানখিনি হ'লেও যাবলৈ দিব মাক বাপাকে যাবলৈ দিবলৈ ল'ৰা ছোৱালী সমানেই বেয়া চকুৱে চাব নালাগে যা যাওক ছোৱালীজনী যাবলৈ দিব লাগে এই দৌৰ মাৰিবলৈ যায় পঠিয়াব লাগে যাওক এই যা যা যা যা বুলি কৈ পঠিয়াব লাগে ধৰক মাক বাপেকে ভাবে ওলোটাতো গাঁৱৰ মানুহেও ৰাইজে চকুৱে বেয়াকৈ চাব বিচাৰে সেইটোও কৰিব নালাগে এই ছোৱালীজনী উঠিব বিচাৰে যে উঠকচোন যাওকচোন ৰাতিপুৱা শুই উঠিয়ে দৌৰ মাৰিবলৈ পঠিয়াবলৈ যাবলৈ দিব লাগে মানে দৌৰ মাৰিলে ধৰক কিবা এটা হ'লেও য'ত তেওঁ স্বাস্থ্যটোও ভাল হ'ব ধৰক কিবা এটা তেওঁ মানে পাবও ধৰক কিবা এটা হ'বও ধৰক নিজৰ স্বাস্থ্যটোৰ কাৰণেও যাব লাগে সদায় মানে ধৰক যি কাম কৰিবলৈ হ'লেও মানে ধৰক ছোৱালী মানুহ আজিকালি চব মানে সমান ল'ৰা ছোৱালী সমানেই ধৰক ফুটবল খেলা বা ভলী খেলা এই আজিকালি ছোৱালী মানুহে ক্ৰিকেটো খেল খেলিব পাৰে ধৰক যি মানে ধৰক খেল খেলাত মানে উৎসাহটো বেছিয়ে হ'ব লাগে চাকৰি বাকৰি পাবলৈ কাৰণে ধৰক মানে ধৰক যি কাম কৰিবলৈ হ'লেও মানে মানে ওপৰত মানে উঠিব পাৰে আজিকালি পুলিচৰ চাকৰি হ'লেও মানে ধৰক দৌৰটো লাগেই ধৰক দৌৰ ভলীবল কাবাডী খেল এইকেইটা মানে আমাৰ হেৰিয়াত দৰকাৰ হয়েই যি ক্ষেত্ৰত হ'লেও মানে দৰকাৰ হয় গাঁৱৰ ৰাইজে পঠিয়াব লাগে গাঁৱৰ মানে ধৰক ৰাইজে পঠিয়াব লাগে মোৰ ছোৱালীজনী যা দেই সোনকালে যা উঠি যা তাৰপৰা চাৰে চাৰিটাত উঠ দেই আই পটাপট দৌৰ মাৰগৈ যা এতিয়া হ'ব গাঁৱৰ মানুহ যি হ'লে মানে কৰিব লাগে গাঁৱৰ মানুহ বেয়া চকুৱে চাব নালাগে উঠিব লাগে তাৰ পিছত দৌৰ চৌৰ মাৰিলে ধৰক নিজৰ স্বাস্থ্যৰ কাৰণে ভালেই আৰু ধৰক চাকৰিৰ কাৰণে ধৰক কিবা এটা কৰিবলৈ হ'লেও ধৰক হেৰি কৰিবলৈ হ'লেও মানে মানে ভাল কৰ্ম কৰিলে ভাল নাম হ'ব মোৰ গাঁৱৰ ৰাইজে শ্ৰেষ্ঠ মানে আগবাঢ়িব যি হ'লেও তাপা মানে দৌৰ মাৰিলে যিমানখিনি দৌৰ মানে এশতো দৌৰ মাৰিব পাৰে এশ মানে হাইচ মানে পাঁচশ হাজাৰ মাৰিব পাৰিলে তাই চাকৰি চিয়ৰ চৰকাৰ চাকৰি পাবই মাক বাপেকে কৰিব লাগে আৰু যাবলৈ দিব লাগে যি কাম হ'লেও মানে ল'ৰা ছোৱালী মানে ল'ৰা ছোৱালী সমানেই মানে বেয়া চকুৱে চাব নালাগে মানুহে যি কাম এটা কৰিবলৈ হ'লে পঠিয়াব লাগে হেৰি কৰিব লাগে খেল পথাৰত মানে ধৰক আজি হাইচ দৌৰ ক্ৰিকেট খেল ভলী খেল ছোৱালী মানুহে এইখিনি খেলিব লাগে এইখিনি খেলিলে ক'ৰবাত কিবা এটা মানে মানে পাবই চিয়ৰ আমাৰ সমাজত বা ধৰক ৰাইজৰ ক্ষেত্ৰত যিখিনি কৰিলে ৰাইজে এয়া উঠিছে বা ছোৱালীজনী পাব দেই কিবা এটা হ'ব দেই মানুহ আৰু যোনে হ'লেও উঠি কামটো কৰিলে যোনে হ'লেও আশীৰ্বাদ দিলেও ক'ৰবাত কিবা এটা চাকৰিও বা তেওঁ পাবই দৌৰ মাৰিলে সদায় দৌৰ মাৰি মানে ধৰক দৌৰ মাৰিলে পাবই